হয় মই ট্ৰেইনত ট্ৰেভেল কৰিছোঁ ট্ৰেইনত যাত্ৰা কৰি ভালেই লাগে মই ট্ৰেইনতে ভালেই লাগে কিন্তু অকলে থাকিলে আমনি টাইপ লাগে কিন্তু লগৰ দুজন তিনজনমান থাকিলে গৈ ভালেই লাগে ফূৰ্তি ফাৰ্ত্তা কৰি ট্ৰেইনত যাবলৈ দুজন তিনজনমান ল'ব লাগে হয় কিন্তু ট্ৰেইনত যাবলৈ ভাল লাগে হয় কিন্তু লগত আমাৰ ঘৰৰ আগৰ পৰা যাবলৈহে অলপ অসুবিধা টাইপ হয় কাৰণ আমাৰ ইয়াৰ পৰা যাবলৈ ওচৰত ট্ৰেইন ইষ্টেশ্যন নাই সেইবাবে আমি ইয়াৰ পৰা যাব লাগে প্ৰথম অ'টত উঠি পেলাই ঘৰৰ লগৰ পৰা অ'টত উঠি ডুমডুমালে যাব লাগে ডুমডুমাৰ পৰা আকৌ তিনচুকীয়ালৈ যাব লাগিব সেইকাৰণে আমাৰ খৰচটো বেছি হৈ যায়গৈ ইয়াত ওচৰতে ট্ৰেইন ইষ্টেশ্যন থকা হতিন আমাৰ কম খৰচতে আমি যাব পাৰিলোহেঁতেন কিন্তু ইয়াৰপৰা আমি ঘৰৰ আগৰপৰা আমি উঠিলে ইয়াৰপৰা ডুমডুমালৈকে লয় ত্ৰিছ টকা আকৌ ডুমডুমাৰ পৰা যদি মেজিকত যাওঁ মেজিকত তিনচুকীয়ালৈকে বাছ ষ্টেণ্ডলৈকে গ'লে পঞ্চাছ টকা লয় কিন্তু বাছত যদি যাওঁ বাছত ত্ৰিছ টকাতে হৈ যায় কিন্তু আমি হ'লেও গৈ পেলাই ট্ৰেইন ইষ্টেশ্যনত গৈ পেলাই নাপাওঁগৈ আধা ৰাস্তাতে ৰ'বলগীয়া হয় আকৌ তিনচুকীয়া এছটিচিৰপৰা গাড়ী গাড়ী অ'ট ভাড়া কৰি তাৰলৈকে গ'লেই এজনতেই পঞ্চাছ টকা লৈ লয় যদি দুজন তিনিজন যাওঁ তহ দুশ তিনিশ টকা এনেকৈয়ে যায়গৈ এনেকৈয়ে যায়গৈ এনেকৈয়ে আমাৰ ট্ৰেইনত যোৱা আৰু বাছত যোৱা একেই টাইপ একেই ধৰণৰ হৈ যায়গৈ একেই খৰচ টাইপ হৈ যায়গৈ কিন্তু তাৰ যদি আমি ঘৰৰ আগৰপৰাই ট্ৰেভেলাৰ বা বাছ ডাইৰেক্ট ট্ৰেইন ইষ্টেশ্যনলৈ পাওঁ তেন্তে আমাৰ ইমান খৰচ নহয় আমি কম খৰচতে গৈ পেলাই পাওঁগৈ তেতিয়া আমাৰ ট্ৰেইনত যোৱাটো ট্ৰেইনত গ'লে আমাৰ বেছি খৰচ নহয় কিন্তু ঘৰৰ আগৰপৰা যদি টেভেলাৰ নাপাওঁ বা টাইমমতে উঠিব নোৱাৰোঁ তেতিয়া আমাৰ খৰচটো মূল্যটো বাঢ়ি যায়গৈ সেইবাবে কিছুমান ভালো আছে কিছুমান বেয়াও আছে ট্ৰেইনত আৰু আৰু ট্ৰেইনৰ বিষয়ে ক'বলৈ গ'লে বহুত আছে কিন্তু তাৰে ভিতৰত ভাল ভাল গুণকেইটা হৈছে ট্ৰেইনত আপুনি গ'লে আপোনাৰ পেচাব কৰা বা আন ধৰণৰ কাম কৰাটো ইমান অসুবিধা নহয় কিন্তু কিছুমান কুবুদ্ধি মানুহে এই সুবিধাবোৰকটো বেয়া বেয়া ব্যৱহাৰ কৰি ভাল ভাল যাত্ৰীবোৰৰ কাৰণে বিপদৰ বিপদ বিপদ কঢ়িয়াই আনে যেনেকৈ শৌচ পেচাব কৰি পানী পানী চানী নাঢালে ভালকৈ শৌচ পেচাব নকৰে লেতেৰা কৰি থৈ দিয়ে সেইবাবে আন পেচেঞ্জাৰবোৰৰো অসুবিধাৰ সন্মুখীন হয় সেয়া আৰু আৰু মেইনকৈ ভাল হয় ট্ৰেইনত যাবলৈ বেমাৰী বেমাৰী মানুহবোৰৰ হস্পিতাল যাবলৈ চবতকৈ সুবিধাজনক বস্তু হৈছে বেমাৰীবোৰৰ কাৰণে ট্ৰেইন ট্ৰেইনত গ'লে তেওঁলোকক শৌচ পেচাবৰ শৌচ পেচাব কৰাত অসুবিধা নহয় সহজতে তেওঁলোকে শৌচ পেচাব কৰিব পাৰি কিন্তু বাছত গ'লে তেওঁলোকে বাছবোৰে নিৰ্দিষ্ট এটা জেগাতে ৰখায় সেইবাবে যাত্ৰীবোৰৰ বৰ অসুবিধাৰ সৃষ্টি হয় তেনেকৈ চাবলৈ গ'লে ট্ৰেইনত তো ভালেই যাবলৈ কিন্তু বাছততো বাছতো ইমান ভালেই হয় বাছতো অলপ ভালেই

ট্ৰেইনত সুবিধা বহুত আছে কাৰণ আপোনাৰ ভোক লাগিলে ট্ৰেইনত খাবলৈ আপোনাৰ চাহ কেক চানা চটপটি বিস্কুত এইবোৰ অলপ অলপতে দবাই দবাই ঘূৰি ফুৰে তেওঁলোকে বিকিবলৈ কিন্তু সেইবোৰতো তেওঁলোকে কিছুমানে কু কুবুদ্ধি খেলাই এচপায়ী মাল বিকি দিয়ে সেইবোৰ খাই পেলাই পেচেঞ্জাৰৰ গা বেয়া হয় লগতে লগতে সেইবোৰ খাই পেলাই তেওঁলোকে ভাল বস্তুৰ লগতে কিছুমান কুবুদ্ধি মানুহে বেয়া বস্তু বিকি কৰে যেনেকৈ গুটকা চিখৰ ৰজনীগন্ধা চিগেট সেইবোৰ বিকি পেলাই কন কন ল'ৰা ছোৱালীবোৰক বেয়া বেয়া দিশলৈ আগুৱাই নিবলৈ সুবিধা কৰি দিয়ে লগতে বাছত গ'লে এইবোৰ সুবিধা নাপায় আৰু আৰু চবতকৈ ট্ৰেইনত যাবলৈ ভাল হয় মহিলাসকলৰ বাবে তেওঁলোকৰ শৌচ তেওঁলোকৰৰ পেচাব কৰা সুবিধাটো ট্ৰেইনত দিয়া বাবে মহিলাসকলে গৈ পেলাই সুবিধাজনক পায় বাছত সেই সুবিধাটো নাপায় কাৰণ মহিলাসকলে মতা মহিলাসকলে য'ত ত'ত পেচাব চেচাব কৰিব নোৱাৰে আমাৰ মতাবোৰৰতো বাৰু য'ত ত'ত য'তে ত'তে যি টি পেচাব কৰি দিব পাৰে খালী মহিলাসকলে নোৱাৰে সেইবাবে তেওঁলোকে ট্ৰেইনত ট্ৰেইনত গৈ পেলাই বেছি ভাল পায় তেওঁৰ ট্ৰেইনত ট্ৰেইনত শৌচ পেচাবৰ ব্যৱস্থাটো থাকে লগতে মহিলাসকলে তাত আৰামত বহি যাব পাৰে দবাত নিশ্চিন্ত মনে খালী বাছত গ'লে বাছত ঠেলা হেঁচাটো বেছি হয় ট্ৰেইনত ইমান ঠেলা হেঁচাটো ইমান নহয় সেইবাবে মহিলাসকলৰ সুবিধাজনকভাৱে ডেকা ল'ৰাবোৰৰ ট্ৰেইনত গৈ ভাল পায় লগৰবোৰৰ লগত তাত তেওঁলোকে হাঁহি ধেমালি কৰি গৈ থাকিব পাৰে হাঁহি ধেমালি ফূর্তি ফাৰ্ত্তা কৰি যাব পাৰে লগতে তেওঁলোকে লগতে তেওঁলোকে তেওঁলোকে সহজতে সহজ উপায় বুলি ভাবে ট্ৰেইনখনেই কিন্তু যদি প্ৰত্যেক গাঁৱে গাঁৱে টাউনে টাউনে যদি ট্ৰেইন ইষ্টেশ্যন হৈ যায় তহ ট্ৰেইনত যোৱা যাত্ৰীৰ সংখ্যা বাঢ়ি যাব কাৰণ তেওঁলোকে মেইনকৈ আমাৰ ইয়াৰ পৰা ট্ৰেইনৰ ইষ্টেশ্যন যাবলৈকে এঘণ্টামান লাগি যায়গৈ সেইবাবে বেছিভাগ ট্ৰেইনে আমাৰ মিছ হৈ যায় টাইমমতে গৈ পেলাই নাপাওঁগৈ

সেইবাবে আমাৰ সেইবাবে আমাৰ নিচিনা মানুহ বেছিভাগেই বাছতেই যায়গৈ ট্ৰেইন নাপায়গৈ কাৰণে ট্ৰেইন নাপাওঁগৈ বুলি ভাবি পেলাই বাছতেই উঠি গুচি যায় কিন্তু টাউনে টাউনে আমাৰ ওচৰে ওচৰে যদি ট্ৰেইন ইষ্টেশ্যন হৈ যায় তহ চবে ট্ৰেইনতে গৈ পেলাই ভাল পাব বেছিভাগ মানুহে ট্ৰেইনত গৈ পেলাই ভাল পায় কাৰণ ট্ৰেইনত কম খৰচতে পায়গৈ আৰু কম সময়তে পায়গৈ সময়টো বহুত বাছি যায় সময়টো বাছি যায় লগতে আপুনি যদি দূৰ যাত্ৰা কৰিব বিচাৰে যেনেকৈ ধৰি লওক তিনচুকীয়াৰপৰা আপুনি দেল্লী চেল্লী যাব পাৰে তেতিয়াহ'লে তিনদিনীয়া তিনদিন ৰাতি যাব তিনদিন ৰাতি যাব পাৰে আপুনি তিনদিন ৰাতি গ'লে আপোনালোকৰ তাত ভাত ৰাতিপুৱা চাহ ব্ৰেড ব্ৰেড তাৰপিছত দুপৰীয়া ভাত ৰাতিৰ ভাত এইবোৰ সুবিধা সুবিধা ভাতৰ লগত মাংস চাংস দিয়া আপুনি চিলিপাৰ আপুনি শুবলৈও ব্যৱস্থা থাকে ট্ৰেইনতে এইবোৰত আপুনি আৰামচে শুই মেলি যাব পাৰে তিন তিন তিনদিন যাত্ৰা কৰি মানে আপুনি তিনদিন যাত্ৰা কৰিলে আপোনাৰ মানে অসুবিধাজনক নহয় সুবিধাজনকেই লাগে দূৰলৈ গৈ পেলাই আৰু ট্ৰেইনত আপুনি আপোনাৰ যদি তিনচুকীয়া তিনচুকীয়াৰপৰা আমাৰ দেল্লীলৈকে দুখন ট্ৰেইন চলে এখন আপোনাৰ দুদিন দুদিন দুদিন দুদিন দুৰাতিত পাই যায়গৈ আৰু এখন আপোনাৰ তিনদিনমান লাগি যায়গৈ দুদিন দুৰাতিখনত গ'লে আপোনাৰ সেইখন আপুনি সোনকালে গৈ পায়গৈ মানে আপোনাৰ কামটো সোনকালে হয়গৈ তিনদিনীয়াখনত গ'লে আপোনাৰ সময়টো বেছি লাগে সেইবাবে বেছিভাগে দুদিন দুৰাতিখনতে যায়গৈ কিন্তু তাত পইচাটো অকণ বেছি লাগি যায় সেয়েহে কিছুমান মধ্যবিত্ত মানুহে তিনদিনীয়াখন ধৰে যোনবোৰে অকণমান ধনী টাইপৰ মানুহ তেওঁলোকে দুদিনীয়াখনতে যায়গৈ লগতে